হেল্ল' কি কৰিছা অঁ মই এনেই আছোঁ তুমি কি কৰিছা অঁ খোৱা বোৱা কৰিলানে তেতিয়াহ'লে ব'লা বাহিৰতে কিবা এটা খাই আহোঁগৈ তালৈ বগৰী চাপৰি নহয় বেলেগ ক'ৰবাৰ হোটেল এখনতে খাওঁগৈ অঁ সেইখনৰ কথা শুনি আছিলোঁ আকৌ দেই লগৰবোৰৰ মুখত ভাল বুলিয়ে শুনিছোঁ খাবলৈ কেনেকুৱা বাৰু খানাটো অঁ অঁ গৈ নাইপোৱা যেতিয়া দুয়োজনী তেতিয়াহ'লে যাব পাৰিলোঁ হয় কেইটামান বজাত তুমি কেতিয়া পাৰা আকৌ অঁ পাৰি তেতিয়াহ'লে যাবলৈ অঁ তেতিয়াহ'লে আমি দুজনী অকলে যোৱা হ'ব নে কি বাৰু মই লগৰ নহয় লগৰ ক'ৰবাৰ পাৰা নেকি লগ ধৰা অঁ ভাতটোৱে খাবাগৈ চাগে অঁ মই ভাতটো ল'ম তুমি গাহৰি ল'বা নে হাঁহ লোৱা নে কুকুৰা লোৱা কি খাবা অঁ লগৰবোৰৰ মুখত খুব শুনি থাকোঁ আকৌ সেই কি কয় খানা ভাল দিয়ে বুলি অঁ তেতিয়াহ'লে আজি যাম খাবলৈ অঁ অঁ তুমি যে অঁ মই তেতিয়াহ'লে ভাতটো আৰু ৰুটিটো মোৰ ফালৰপৰা তোমাৰ ফালৰপৰা কি দিয়া হাঁহটো ল'বা তুমি গাহৰি আৰু হাঁহটো তুমি ল'বা পইচা ফিফটি ফিফটি কৰিম তুমি আধা মই আধা দিম কিহ'ত কিহ'ত যাবা এতিয়া অঁ মোক উঠাই লৈ যাবা তেতিয়াহ'লে

অঁ ঠিক আছে তেতিয়াহ'লে অঁ তুমি যোৱা সময়ত মোলৈ ফোন কৰিবা অঁ ঠিক আছে